মোৰ ভাই ভনী দুজনী ভণ্টী আৰু এটা ভাইটি আছে কিন্তু সিহঁতি মোৰ পৰা একেবাৰে পৃথক মই যি ধৰ্মীয় ৰীতি নীতিৰে চলিব বিচাৰোঁ সিহঁতে চলিব নিবিচাৰে মই যি সমাজ ব্যৱস্থা আৰু ঘৰুৱা নীতি নিয়ম পালন কৰোঁ সিহঁতে সেইবোৰ পালন কৰি নাথাকে সেয়েহে ভাবোঁ সিহঁত মোৰ পৰা একেবাৰে পৃথক